এইটো ক'ত লাগিছে অঁ মা এই নাম্বাৰটো মই মোৰ ওচৰ মানুহ এজনীয়ে দিলে মোক এইটো তুমি সমাজ সেৱক কৰা নেকি মা মই ডিগবৈৰপৰা কৈ আছোঁ মোক অকমান সহায় এটা লাগিছিলে অ' মা অঁ হয় এই এই কি ক'বা অকমান এই আশ্ৰম তাশ্ৰম আছে নেকি আই তোমালোকৰ সেইফালে ডিব্ৰুগড়ত মোৰ অঁ হয় হয় হয় ইয়াতে এই মানুহ এগৰাকী বোৱাৰী মানুহ এগৰাকী এই বৰ অত্যাচাৰ কৰি আছে মাক দেউতাক মানুহজনেও খোৱা বোৱা ল'ৰা ছোৱালী নাই ল'ৰা ছোৱালী নাই এতিয়া মানুহজনেও মদ পানী খাই মানুহজন ঢুকালে এতিয়া বিধবাই হ'ল বাৰু এতিয়া তাতে বাকী ঘৰৰ মানুহখিনিয়ে বৰ অত্যাচাৰ কৰি আছে অকণমান সহায় এটা লাগিছিলে মা অকমান শান্তিৰে যদি থাকিব পাৰিলে হয় মোৰ সম্বন্ধীয়াই হয় বাৰু এই আমিও একো কৰিবপৰা নাই আমিও অকণমান দুখীয়া মানুহ আমিও একো বেলেগ সহায় কৰিবপৰা নাই আমাৰ ফালৰপৰা

হয় হয় আমি নিয়াৰ ব্যৱস্থাটো কৰি দিম বাৰু মোক ভালকৈ তোমালোকৰ এড্ৰেছটো মোক জনাই দিবাচোন ক'লৈ যাম কেনেকৈ যাম

অঁ

অঁ মই বাৰু ডিব্ৰুগড়লৈ নিয়াতো মই সুবিধা কৰি দিম বাৰু এতিয়া এটা কথা হ'ল তাত বাৰু নিৰাপত্তাত থাকিব পাৰিবনে মানুহগৰাকীয়ে আছেনে সুবিধাবোৰ হয় হয় অঁ হয় বেয়া লাগে হয় হয় সেইটোৱে শান্তিয়ে থাকিব পৰাটোৱে লাগে ইয়াত ইমান অশান্তি হৈছে মানুহজনী মই চাই থাকিব পৰা নাই ঘূৰি অঁ ঘূৰিব পাৰে ঘূৰিব পাৰে হয় অঁ অঁ পাৰে পাৰে চল্লিছ পঞ্চল্লিছ বছৰমান হৈছে আৰু

অঁ অঁ পাৰিব পাৰিব সেইখিনি কৰি মেলিয়ে আছে বাৰু সেইখিনি অঁ অঁ

অঁ

অঁ অঁ অঁ অঁ নামটো দীপিকা বৰুৱা ডিগবৈ হয় অঁ ডিগবৈ হয় বাৰু আই ধন্যবাদ থাকিলে দেই মই আকৌ এইটো নম্বৰতে মই কনটেক্ট কৰিম মই কোনদিনাখন নিব পাৰোঁ তাইৰ লগতো কথা পাতি মেলি মই এইখিনি মোক সহায় কৰি দিয়া আৰু দেই হয় হয় হয় ধন্যবাদ থাকিলে দেই মই আকৌ ফোন কৰিম হয় অঁ অঁ অঁ অঁ ঠিক আছে অঁ